ৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যক প্ৰতিনিধি কৰা মোৰ অঞ্চলৰ ক্ৰীড়া দলকেইটাৰ নাম হৈছে বৰদৈচিলা ক্ৰিকেট দল জয়মতী গাভৰু ক্ৰিকেট দল লগতে ফুটবলৰ আছে ধ্যানচন্দ ফুটবল দল লগতে বিভিন্ন ধৰণৰ দলসমূহ আছে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সেইদৰে স্থানসমূহ তেওঁলোকৰ প্ৰদৰ্শন কৰিব পৰা নাই কিন্তু সেই ক্ৰিকেটৰ দল দুটা আৰু ফুটবল দলটোৱেই একমাত্ৰ যি বৰ্তমান মোৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে মোৰ অঞ্চলৰ পৰা